আমি কৃষ্ণগুৰুৰ মানুহ পূজা পাতল আমাৰ নাই কিন্তু আমি যদিও নকৰোঁ অইন মানুহে যিবিলাকে পূজা পাতল কৰে তেওঁলোকে কৰাটো আমি দেখোঁ বা তেওঁলোকে সত্যনাৰায়ণ পূজা কৰে আমাকো মাতে আমিও যাওঁ যদিও আমি নিয়মত নাই চাওঁ সেইবিলাকত বহুত মানুহ হয় গোট খায় আৰু কিছুমানে মানে সেইবিলাক কৰি ভাল পায় আৰু আমিও তাতে অংশগ্ৰহণ কৰোঁ নকৰা নহয় কিন্তু আমি সেই পূজাটো নকৰোঁ আৰু কিছুমানে ধৰক কালী পূজা পাতে মনসা পূজা পাতে বহুত মানুহ মাতে মাতি সেইবিলাকেও তাত আনন্দ লয় পূজা পাতি পূজা পাঠ কৰি